আমাৰ সংস্কৃতিত থকা কাপোৰ হৈছে মেখেলা পেকক আৰু ৰিংকক এইটো হৈছে আমাৰ কাৰ্বিৰ ট্ৰেডিশ্যনেল ড্ৰেছ বা কাপোৰ এইটোক আমি পিন্ধো মেখেলাখন আমি কঁকালত আৰু পেককখন আমি কান্ধত মেৰিয়াই লওঁ আৰু ৰিংকক ৰিংককটো হৈছে আমি কঁকালতে বান্ধি ল'ব লাগে